মোৰ বসন্ত ঋতুটো প্ৰিয় কাৰণ এই বসন্ত ঋতুত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কৰা হয় আৰু এই বসন্ত ঋতুতেই গছে পাত সলায় আৰু নতুনকৈ কুঁহিপাত আহে আৰু কপৌ ফুলে কপৌ ফুল ফুলিব ধৰে কুলি কেতেকীয়ে মাত শুনিব পৰা যায় আৰু খেতিয়কসকলে ধান খেতিৰ বাবে কঠীয়া তলিবোৰ চহায় সেইবাবে মোৰ বসন্ত ঋতুটো প্ৰিয় আৰু এই ঋতুতেই যিহেতু অসমীয়া বাপতি সাহোন ব'হাগ বিহুটো উদযাপন কৰা হয় সেইবাবে মই বিশেষকৈ মই এই বসন্ত ঋতুটোকে প্ৰিয় বুলি ক'ব বিচাৰিছোঁ